মই চিনি পোৱা বহু লোকৰে আজিৰ তাৰিখত ডিগ্ৰী আছে কলেজৰ ডিগ্ৰী আছে কাৰোবাৰ কাৰোবাৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰীও আছে মহাবিদ্যালয়ৰ ডিগ্ৰীয়ে হওক বা বিশ্ববিদ্যালয়ৰ ডিগ্ৰীয়ে হওক বহুতখিনি লোকৰে আছে আৰু নিশ্চয় তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে আৰু সেই শিক্ষা গ্ৰহণ কৰি পেলাই নিজৰ নিজৰ জীৱনত সংস্থাপিত হৈছে বহুত লোক বহুতে সংস্থাপন পোৱা নাই যদিও ব্যক্তিগতভাৱে চেষ্টা কৰি তেওঁলোকে আগবাঢ়ি যাব পাৰিছে গতিকে নিশ্চয় তেওঁলোকে ভাল কৰিছে আৰু অঁ শিক্ষা গ্ৰহণ কৰাটো এটা শিক্ষা লোৱাটো বহুত ভাল কাম আৰু তাৰ কাৰণে শিক্ষকে চকু মোকলাই নিদিলে আমি পৃথিৱীৰ ধুনীয়া পৃথিৱীখন দেখা নাপালো হয় আৰু যিসকলে ডিগ্ৰী গ্ৰহণ কৰিছে কলেজৰে হওক মহাবিদ্যালয়ৰে হওক বা বিশ্ববিদ্যালয়ৰে হওক তেওঁলোকে নিশ্চয় ভাল কাম কৰিছে বুলি মই ভাবোঁ